হয় অঁ হয় পাইছোঁ অঁ চিনি পাইছোঁ কোৱা অঁ অঁ অঁ যাব লাগিব অঁ যাব লাগিব অঁ ঠিকেই লগেই পাম সকলোকে অঁ নকৰোঁ বাৰু এই শকতহে হৈ আছোঁ অঁ অঁ আমাৰফালে লৈ আহিবা আমাৰফালে লৈ আহিবা আমিও উঠি যাম আৰু অঁ অঁ দীপক মনত আছে অঁ অঁ আছে আছে মনত অঁ ঠিক আছে অঁ অঁ হয় নেকি অঁ কৰিব লাগিব কৰিব লাগিব অঁ অঁ ভালেই হ'ব অঁ অঁ লৈ যাব লাগিব

অঁ পৰিয়াল ঠিকেই আছে অঁ অঁ ল'গ পাম সাতাইছ তাৰিখে বাই